কিছুমান বুলি নকওঁ ডাঙৰ সফলতা বুলিও নকওঁ কাৰণ মোৰ দৃষ্টিত সফলতাৰ কোনো এটা হেৰি নাই আৰু পৰিধি নাই ডাঙৰ সফল সৰু সফলতা বুলি একো নাই সফলতা এটা নিজৰ মাজতে এটা ব্যতিক্ৰমী বস্তু মই ভাবোঁ মই যদি এক পাৰ্চেণ্টো মোৰ ঘৰখনৰ বাবে আৰু সমাজৰ বাবে কিবা এটা কৰিব পাৰিছোঁ সেইখিনিয়ে মোৰ কাৰণে সফলতা বুলি মই ভাবোঁ মই যোৱা সময়ত বিগত সময়ত মই আচলতে মাজে মাজে মই কৰি থাকোঁ আমাৰ গাঁৱৰ বিভিন্ন ছা ছাত্ৰ ছাত্ৰীখিনিক মই কেতিয়াবা কিছুমান বিষয় বিনা বেতনে পঢ়াই দিওঁ কেতিয়াবা ট্ৰেইনৰ আশে পাশে থকা ল'ৰা ছোৱালীখিনিক আমি সেই কৰোঁ তাৰোপৰি আমাৰ এটা সংস্থা আছে যিটো সংস্থাৰ জৰিয়তে আমি আচলতে যিখিনি যিখিনি ল'ৰা ছোৱালী আচলতে শিক্ষাৰ পৰা বঞ্চিত হয় আমি বহুত প্ৰায়ে মানে গৈ কিনে সিহঁতক শিক্ষাৰ বিষয়ে আগ্ৰহী তুলিবলৈ চেষ্টা কৰোঁ তাৰ লগতে মই এন এছ এছত জড়িত হোৱাৰ পিছত কাৰ্বি আংলঙৰ ভিতৰুৱা গাঁওবোৰত যাবলৈ সুযোগ পাইছিলোঁ আৰু তাত মই তেওঁলোকক বিভিন্ন কথা শিকাবলৈ চেষ্টা কৰিছোঁ যিহেতু মানে মই ভাবোঁ আৰু এইখিনিত যদি তেওঁলোকে মোৰ পৰা এক পাৰ্চেণ্টো শিকিব পাৰিছে তো সেইখিনি মোৰ সফলতা